কিতাপ এখন শেষ কৰিবলৈ সাধাৰণতে এসপ্তাহ লাগে ডাঙৰ কিতাপ হ'লে হয়তো কেতিয়াবা বেছি লাগে কাৰণ বেলেগ বহুতো কাম থাকে তাৰ মাজতে সময় পালে পঢ়া হয় আৰু একেৰাহে দুঘণ্টা কেতিয়াবা তিনি ঘণ্টা এনেকৈ পঢ়া হয় পঢ়াৰ বাবে কোনো তেনেকুৱা এনেকুৱা নিৰ্দিষ্ট লক্ষ্য নাথাকে মাহিলী সাপ্তাহিক হিচাপে যেতিয়া সময় পাওঁ অন্য কাম বহুতো থাকে তাৰ মাজতে যেতিয়া সম আজৰি সময় পাওঁ তেতিয়া কিতাপ পঢ়া হয়